অঁ হয় যোৱাই নাই নেকি তুমি অঁ কি খবৰ অঁ অঁ ঘৰ আছেনে অঁ এই কাইলৈ মানে কলেজত যে মিটিং এখন আছিলে গম পোৱা নাই তুমি

আহিবানে ক'লেজলৈ অঁ বহু দিন লগ পোৱা নাই নহয় গ'ম পাইছা নাই বহুত ভাল লাগিব কাইলৈ অঁ যাম বুলি ভাবিছোঁ অঁ লগৰবিলাকক বহু দিন লগ পোৱা নহয় লগৰ ষ্টুডেণ্টবিলাকক পুৰণা গোটেই ষ্টুডেণ্টখিনিকে মতিছে বুলি কোৱা শুনিছোঁ অঁ কিমান যে ভাল লাগিব কাইলৈ অঁ কাইলৈ দহমান বজাত পোৱাকৈ যাম বুলি ভাবিছোঁ মিটিং আছে তাত লাইব্ৰেৰীত কিতাপকেইখনমান দিম বুলি ভাবিছোঁ কৈছিলে নেকি তোমাক কোনোবাই অঁ কৈছিলে আকৌ তুমি গম পোৱা মানে কথাটো অঁ অঁ নাপাহৰিবা আকৌ দেই অঁ লাইবেৰীত মানে কেইখনমান কিতাপ জমা কৰিম বুলি কৈছিলে আমাৰে নাম এটা হ'ব দিয়াচোন অঁ কাইলৈ যদি কিতাপকেইখনমান দিয়া হয় পুৰণা ষ্টুডেণ্টবিলাকে বোলে কিতাপকেইখনমানকে জমা দি থৈ গ'ল দেই লাইব্ৰেৰীত তেনেকৈ ক'বলৈকে ভাল হ'ব

অঁ অঁ তুমি বাইকতে আহিবা অঁ অঁ মই এই লগৰ এজনী যাম কৈছে লগতে এই স্কুটিতে যাবগৈ লাগিব

অঁ অঁ অঁ হ'ব বাই